মই ঘৰত ঘৰত

হয় ঠিকে আছে পাতিব লাগে অতি সোনকালে পাতিব লাগে কণ কণ শিশুলৈ পাতিলে বেছি ভাল হয় তেওঁলোকেও বুজি পাব ভাওনা সংস্কৃতিটো কেনেকুৱা কি কথা শংকৰদেৱে সৃষ্টি কৰি যোৱা অনুপম সৃষ্টি আমি সদায় শিশুসকলক আ থৰেদি আগবঢ়াই নিব লাগিব এতিয়া কেনেকে আগবঢ়োৱা যায় আখৰা কেতিয়াৰ পৰা কৰে তপ কৰা যায় কি কি নাটখন কি হ'ব ভাল দিনে এট ভাল দিন এটা কওকচোন বাৰু অ হয় এতিয়া কি নাট পতাও হ'ব দান দান বিট নাট নে নে বেলেগ নাট

গায়ন বায়নটো ডাঙৰ মানুহক লগাম বুলি ভাবিছানে সৰু ল'ৰা ছোৱালীক ধৰে কামটো হ'ব গায়নটোতো এতিয়া তেওঁলোককতো গায়ন বায়ন শিকাব লাগিব দিনৰ ভাগতে হ'লেও এতিয়া তাৰ কাৰণে হয় তেওঁলোকৰ গায়ন বায়নৰ কাৰণে নহ'লে আউনিআটি সত্ৰৰ পৰা সত্ৰাধিকাৰ এজন আৰু কোনোবা এজন বায়নক আনি শিকোৱা ব্যৱস্থা কৰি দিওঁ

হয় ঠিক আছে ঠিক আছে হ'ব